মই সৰুৰ পৰাই নাচিবলৈ চেষ্টা কৰিছিলোঁ আৰু মোৰ ঘৰখনৰ মানুহেও খুবেই ভাল পাইছিল মই নাচি পেলাই এজনী ভাল ভাল ভাল নৃত্য পতিয়সী হওঁ বা এদিন টিভিত ওলাওঁ বা নিউজত ওলাওঁ মানু মোৰ ঘৰৰ মানুহবিলাকে মানুহবিলাকৰ খুবেই এটা সপোন আছিল মই নৃত্য কৰি টিভিত ওলোৱাতো হয়তো সৰুৰ পৰাই মই নাচি বহুত ভাল পাইছিলোঁ ঠিক সেইদৰে নাচি নাচি গৈ সৰু সুৰা মঞ্চবিলাকত নাচিবলৈ চেষ্টা কৰিলোঁ গাঁৱে ভূঞে হোৱা প্ৰতিষ্ঠানবিলাকত নাচিবলৈ চেষ্টা কৰিলোঁ নাচিলোঁ সৰু সৰু কিছুমান পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ সেই পুৰস্কাৰবোৰ হয়তো এসময়ত মোৰ বাবে বৰ ডাঙৰ আছিল যেতিয়া নাচি গৈ আছিলোঁ নিজকে ভবাই নাছিলোঁ যে মই সৰু সৰু পুৰস্কাৰ পাইছোঁ মই সদায় ভাবিছিলোঁ যে মই এইটো সদায় ডাঙৰ পুৰস্কাৰেই পাই আছো গতিকে অকল মোৰ নাচাটোৱেই যে হেৰি সপোন আছিল সেনেকুৱাও নহয় মই গানো গাইছিলোঁ এদিন নাচি নাচি গৈ পেলাই মোৰ মনত এটা সপোন আছিল যে মই নাচি গৈ এদিন সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এখন নৃত্য প্ৰতিষ্ঠান খুলিম বুলি সেই প্ৰতিষ্ঠানখন হয়তো খুলিছিলোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাইছিলোঁ শিকাই গৈ ভালোঁ হৈছিল ল'ৰা ছোৱালীবিলাকে নাচি খুব ভাল পাইছিল বা বিভিন্ন ধৰণৰ নাচ প্ৰতিকূল দেখি মই নিজে অবাক হৈ গৈছিলোঁ কাৰণ মই যিখিনি যিমানখিনি সিহঁতক শিকাইছোঁ সিহঁতে মোতকৈ বহুত বেছি জানে আচলতে মই গম পাইছিলোঁ মোতকৈ সিহঁতে পাৰিব কাৰণ এদিন এদিন মোক এজনী বা ল'ৰা ল'ৰা এটাই কৈছিলে ল'ৰা এটাই কৈ থাকোঁতে মই শুনি শুনা পালোঁ যে মই এদিন বাইদেউৰ নিচিনা বৰ ডাঙৰ মানুহ হ'ম তেতিয়া মোৰ নিজকে খুব বেছি ভাল লাগিছিলে কাৰণ ময়ো এদিন বহুত কষ্ট কৰিছিলোঁ নৃত্যই হৈছে মোৰ সপোন সেই সপোন বুকুত বান্ধি সেই ল'ৰা ছোৱালীবিলাকক শিকাই সেই ল'ৰা ছোৱালীয়ে আকৌ মোক এটা ভাল পদক্ষেপ দেখুৱালেগৈ গৈ তেতিয়া মোৰ ইমান যে ভাল লাগিছিল হয়তো হয়তো মই ভাবিবই পৰা নাছিলোঁ সেইখিনি যে মই এদিন দেখা পাম সেই সৰু ল'ৰা ছোৱালীবিলাক গৈ পেলাই এদিন চ'নী টিভিত বা জী টিভিৰ ৰিয়েলিটি শ্ব'ত ডাঞ্চ কৰিবলৈ সক্ষম হৈছিলে মোৰ ইমান ভাল লাগিছিলে ইমান ভাল লাগিছিলে য'ত নেকি সিহঁতৰ মাক দেউতাকৰ সমান মোৰো মোৰো অন্তৰখন প্ৰতিকূল হৈছিলে তেতিয়া ভাবিলোঁ মোৰ মোৰ যিহেতু ল'ৰা ছোৱালীবিলাকে মই শিকোৱা ল'ৰা ছোৱালীবিলাকে যিহেতু ইমান বাহিৰত গৈ পেলাই মোৰ সন্মান কঢ়িয়াই আনিছে ঠিক সেইদৰে সিহঁতকো মই এদিন ক'লোঁ যে অকল বাহিৰত নাচিলেই বা সন্মান কঢ়িয়াই আনিলেই নহ'ব বা পুৰস্কাৰটো পালেই নহ'ব তোমালোকেও মোৰ দৰে এখন শিক্ষা প্ৰতিষ্ঠান খুলি আনক দিবলৈ চেষ্টা কৰা যিহেতু উঠি অহা চামৰ কাৰণে খুবেই ভাল আজিকালি ল'ৰা ছোৱালীবিলাকক দেখিছোঁ গান নাচ নৃত্য এইবিলাকৰ প্ৰতি কোনো গুৰুত্বই নাই অকল ম'বাইলৰ প্ৰতি গুৰুত্ব কাৰণ ল'ৰা ছোৱালীয়ে আচলতে বেলেগ খেলা ধূলা বা নৃত্য নাচ গান এইবিলাকতে প্ৰতিকূল হ'ব লাগে কাৰণ আজিকালিৰ যুগত ম'বাইলটোৱে ল'ৰা ছোৱালীবিলাকক বহুত বেয়া কৰি পেলাইছে ঠিক সেইদৰে ম'বাইলটো দূৰত ৰখাই সদায় নিজৰ অভিভাৱকে ল'ৰা ছোৱালীক ভাল ভাল পদক্ষেপ দিব চেষ্টা কৰিব লাগে কাৰণ মাক বাপেকেও অকল মই যে নৃত্য শিল্পী বুলি অকল মই শিকালেই নহ'ব বা শিক্ষা প্ৰতিষ্ঠানখনত মই অকল শিকালেই নহ'ব ল'ৰা ছোৱালীৰ অভিভাৱকবিলাকেও হয়তো অলপ গুৰুত্ব দিয়া দৰকাৰ কাৰণ তেতিয়াহে ল'ৰা ছোৱালীটো ভাল হ'ব আচলতে বহুদিন পাৰ হৈ গ'ল তাৰ পিছত ল'ৰা এনেকৈ হৈ মই এদিন বিয়াও হ'লো বিয়া হোৱাৰ পিছতো বিয়া হোৱাৰ পিছতো মই সেই নৃত্য গান মই নেৰিলোঁ কোনো দিন আজি কালি গাঁৱে ভূঞে দেখা যায় যে বা এই বোৱাৰীজনীয়ে নৃত্য কৰি কি লাভ কি লাভ হ'ব ইমান মৰি আছে এনেকৈ বহুত বহুতৰ মুখত বহুতো সমালোচনা কৰা দেখা যায় সেইবিলাকক নেওচি মই সদায় আগবাঢ়ি গৈছিলোঁ আগবাঢ়ি গৈ মই সমাজক দেখুৱাই দিছিলোঁ যে সেই সমালোচনা কৰা কথাবোৰ আচলতে ভুল ভুল পদক্ষেপ লৈছে সিহঁতে ম সদায় দেখুৱাইছিলোঁ মই নৃত্য গান কৰি সদায় ভাল পাওঁ আৰু মই দেখুৱামেই এদিন মই আৰু মই নৃত্য গান কৰি মই জীৱনটো পাৰ কৰি চলিব পাৰিম সেইখিনি মই সদায়েই সমাজৰ মানুহক দেখুৱাইছিলোঁ আৰু বহুতে বহু কথা কয় মই সেইখিনি আওকাণ কৰি সদায় নৃত্যৰ প্ৰতি আগ্ৰহী আছিলোঁ